আমাৰ শিৱসাগৰ জিলাত আমি যিকেইখন স্কুল কলেজ দেখি আছো সকলোৱে শিক্ষা বিষয়টো সম্পূৰ্ণ সুবিধাজনক

আমাৰ ইয়াত বৰপাত্ৰ হাই স্কুল আছে আমাৰ আমাৰ এৰিয়াত আৰু শ'লগুড়ি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে আৰু জয়সাগৰ কলেজখন এতিয়া মহাবিদ্যালয়লৈ ৰূপান্তৰিত হৈছে সকলোৰে শিক্ষাগত অৰ্হতাখিনি বহুত ভালদৰে পৰিলক্ষিত হৈছে আমাৰ ইয়াত প্ৰৱেশিকা পৰীক্ষা প্ৰস্তুতি কেন্দ্ৰ আছে এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰও আছে প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ যেনে বিহু প্ৰশিক্ষণ কেন্দ্ৰ আছে বিহু প্ৰশিক্ষণ দিয়ে ছাত্ৰ ছাত্ৰীসকলক আৰু ভাওনা ৰাস এনেকুৱাবিলাক প্ৰশিক্ষণ দিয়া হয় চৰকাৰী বিদ্যালয়সমূহৰ পৰিস্থিতি মানে চৰকাৰী বিদ্যালয়সমূহৰ পৰিস্থিতি এতিয়া বহু ধৰণৰ হ্ৰাস পাইছে চৰকাৰী বিদ্যালয় বহুত সুবিধা প্ৰদান কৰিছে চৰকাৰে